হেল্ল' হয় হয় হয় মই প্ৰেছিডেন্ট

এতিয়া তাৰমানে গাঁও পঞ্চায়তৰ জৰিয়তে এইটো যিটো আমাৰ চৰকাৰী ঘৰ সেইটো কৰিব লাগিলে তুমি এপ্লিকেশ্যন কৰিব পাৰিবা এইটো অনলাইন যোগেও কৰিব পাৰিবা কাৰণ ইয়াত বিশেষকৈ তোমাৰ বিশেষ বেংক একাউণ্টটো লাগিব তাৰপিছত পান কাৰ্ড আধাৰ কাৰ্ড যিখিনি নেচেছাৰী থিং আছে গোটেইখিনি লাগিব আৰু এইখিনি দি তুমি অনলাইন কৰি অনলাইনত যিটো ৰচিদখন ওলাব সেইটো আনি মোৰ হাতত জমা দিলে পিছৰ প্ৰচেছখিনি কৰি দিব পৰা যাব আৰু এইটো অতি সহজতে তুমি ঘৰটো পাবা বুলি আমি ভাবিছোঁ কাৰণ অনলাইনৰ আজিকালি সুবিধা এটা দিয়া হৈছে এইটো জমা অনলাইন কৰাৰ পিছত পঞ্চায়তৰ অফিচত জমা হৈ যাব এইটো আৰু বিশেষকৈ আমাৰ অঞ্চলত আমাৰ অঞ্চলত পঞ্চায়ত নহয় আমাৰ এইটো আমাৰ এৰিয়া পৰে গতিকে হাতত প্ৰেচিডেণ্টৰ হাতত ডাইৰেক্ট নিদি ভিচি ডিচিৰ মেম্বাৰ থাকিব মেম্বাৰক গোটেই ডকুমেণ্টছখিনি দি দিলে সেই ডকুমেণ্টছখিনি মেম্বাৰে ভিচি ডিচিৰ প্ৰেচিডেণ্টে কৰিব আৰু ভিচি ডিচি প্ৰেচিডেণ্টে সেইটো অফিচত প্ৰচেছটো কৰিব অঁ অঁ অঁ